আমাৰ পাছচোতাল বা বাগিচালৈ চৰাই আকৰ্ষিত কৰাৰ বাবে মই চাউল ছটিয়াই ৰাখোঁ সৰিয়হ ছটিয়াই ৰাখোঁ আৰু ভাত ছটিয়াই ৰাখোঁ চৰাইসমূহৰ পিয়াহ লাগিলে পানী খাব পৰাকৈ সৰু সৰু ড্ৰাম কাটি তাত পানী ৰাখোঁ আমাৰ পাছচোতালত সাধাৰণতে শালিকা শালিকা ঘৰচিৰিকা পাৰ আদি চৰাইসম বিভিন্ন চৰাইসমূহ আহে আৰু মই হেয়ি তাহাঁতৰ খাবৰ খাবৰ বাবে বিভিন্ন সুবিধা কৰি দিওঁ খাদ্যসমূহ আৰু সকলোৱে এইসমূহ এনেকৈ যোগাৰ কৰি দিব লাগে